অঁ হেল্ল' হয় নেকি অঁ বহুত ভাল কথা মইয়ো যাম বুলি ভাবি আছিলোঁ মোকো কথাখিনি কৈ আছিল মই তাতে কিবা আগতে মই নাটক কৰিছিলোঁতো নাটক কৰিছিলোঁ গান গাইছিলোঁ এই আগতে মই পঢ়ি থকা অৱস্থাত কৰিছিলোঁ সেইবিলাক মোক কৰিবলৈ অলপমান কৈ আছে এখন দুখন নাটকত কিয় সংলাপ সংলাপ ডাইলগবিলাক মানে ক'ব কৈছে তাৰপিছত আৰু দুই এটা গান অঁ পুৰণা গানবিলাক গাব মানে কৈ আছে আমি গান চান গাইছিলোঁ স্কুলত অঁ অঁ সেইটোতো ঠিকেই তোমালোকতো তেতিয়া সৰু আছা আমি যেতিয়া যেতিয়া আমি পঢ়িছোঁ তোমালোকে নহ্ একদম সৰু ক্লাছত আছিলা আমি এতিয়া ডাঙৰ আছিলোঁ অঁ তেতিয়া তোমালোকক অলপ অলপ মনত পৰিছে অঁ তেন্তে তোমালোকে যিবিলাক মানে প্ৰগ্ৰেম কৰিব খুজিছা ভাল কথা কৰিবা আৰু আমিও চাম তোমালোকে কিমান ডাঙৰ হৈছা কিমানখিনি জনা হৈছা কিমানখিনি শিকিছা তেনেকুৱাখিনিও আমিও গম পাম ভাল লাগিব তোমালোকক লগ পাম তোমালোকৰ হেৰি গান বা নাটক অভিনয় কেনেকুৱা হৈছে আমি আগতে কেনেকৈ কৰিছিলোঁ আমিতো বহুত আগৰ আজিকালিৰ যুগত ল'ৰা ছোৱালী বহুত স্মাৰ্ট হৈছে বহুত মানে ভালকৈ কৰিব পাৰা যে গানবিলাক ভালকৈ গাব পাৰে আমি এনেই গাইছিলোঁ অঁ খুব ভাল লাগিব আগৰবিলাক আৰু বৰ্তমানৰখিনি লগ হৈ আমি যিটো কৰিম বহু মজা লাগিব নহয় তেতিয়াহ'লে ভাল লাগিব অঁ অঁ অঁ অঁ মোৰ লগখিনি মই পাৰিম বাৰু মোৰ যিখিনি লগ আছে মোৰতো পৰা লগখিনি আছে মোবাইলৰ ফোনৰ বা তেনেকুৱা কাৰোবাৰ পৰা লৈ লৈও তেনেকৈ বেলেগবিলাককো মই ক'ব পাৰিম মোৰ তাতে যিখিনি আছে লগৰীবিলাকক কৈ দিলোঁ আৰু সিহঁতৰ তাতে যদি আছে এনেকুৱাখিনি গোটেইখিনি আহিলেই পুৰণাখিনি নতুনখিনি লগ হ'লে বহুত ভাল লাগিব নহয় অঁ মই যিমান কৰিম ফোনৰ নাম্বাৰবিলাক দিয়াৰ কাৰণে হ'ব দিয়া মই মই পুৰণাখিনি আমাৰ লগৰকেইটাক মই ফোন কৰি জনাম আমি কিবা এটা দিব পাৰিলে আমাৰেই ভাল লাগে হয় নহয় তাৰপিছত আমি ভাবিছোঁ মই মই মনে মনে ভাবি আছোঁ বাকীবিলাকক ক'ব লাগিব আমি তাৰমানে ভাতৰ যিখিনি মানে ষ্টুডেণ্ট হয় দুপৰীয়া ভাতৰ এসাঁজ ভাতৰ কাৰণে আমি এই আমাৰ গ্ৰুপৰখিনি খোৱাম বুলি মই মই ভাবি আছোঁ মই লগৰীবিলাকৰ লগত আলোচনা কৰি মই এটা ভাল ডনেশ্যন দিম আৰু অঁ আৰু আমি নাটক কৰিম আগৰবিলাকে বিভিন্ন নাটক কৰিছে আমি চেষ্টা কৰিম নাটক কৰিবলৈ অঁ থেংক ইউ থেংক ইউ অঁ লগ পাম অঁ